ৰন্ধা বঢ়া কৰাৰ সময়ত বহুতো সাৱধানতা লোৱাটো আমাৰ খুবেই দৰকাৰ আজিকালি চাবলৈ গ'লে ফুড পইজনাছ বস্তুটো খুবেই বৃদ্ধি পাইছে যিহেতু গৰম দিনত খাদ্যবোৰৰ আকাংক্ষাবোৰ খুব বৃদ্ধি পাইছে খাদ্যবোৰ দূষিত হোৱাৰ পৰা আমি বচাবৰ কাৰণে কিছুমান গুৰুত্ব দিব লাগে সেইবোৰ গুৰুত্ব যেনে গৰমৰ দিনত খাদ্যবোৰ বাহিৰত মুকলিকৈ ৰাখি থ'ব নালাগে তাৰ পৰা বিভিন্ন ধৰণৰ বেক্টেৰিয়া আৰু পোকে বাঁহ ল'ব পাৰে সেইবোৰৰ পৰা আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে সেইবোৰৰ কথালৈ আমি গুৰুত্ব দিব লাগে আৰু ঠিক তেনেদৰে চাব গ'লে আমি ৰন্ধা বঢ়া সময়ত গেছটো যাতে অফ অন কৰিছোঁনে নাই সেই কথাটোলৈ আমি গুৰুত্ব দিব লাগে বা ৰন্ধা বঢ়া কৰাৰ পিছত গেছটো অফ কৰিলোঁ নে নাই সেইবোৰ কথালৈ আমি ভালদৰে লক্ষ্য কৰিব লাগে যিহেতু সেইবোৰ কথালৈ আমি যদি ল লক্ষ্য নকৰোঁ তেতিয়া আমাৰ বহুতো ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব পাৰোঁ ৰন্ধা বঢ়া কৰাৰ সময়ত সকলো বস্তুত যাতে পৰিষ্কাৰ পৰিচ্ছন্নতা পানী ব্যৱহাৰ কৰিছোঁ নে নাই তাৰ কথাটোলৈ আমি গুৰুত্ব দিব লাগে শাক পাচলিবোৰ যাতে চাফ চিকুণতা কৰিছোঁ নে নাই ভালকে ভাল পানীৰে ধুইছোঁ নে নাই সেই কথাটোলৈ আমি লক্ষ্য কৰিব লাগে খাদ্য সামগ্ৰীবোৰ খুব ভালকৈ ঢাকি ৰাখিব লাগে পাকঘৰত যে পাকঘৰত কিছুমান যেতিয়া আমি পাকঘৰত বস্তুবোৰ ৰাখোঁ সেই ঠাইডোখৰ পৰিষ্কাৰ পৰিচ্ছন্নতা হৈছেনে নাই সেই কথাটোলৈ আমি খুবেই গুৰুত্ব দিব লাগে যিহেতু সেই কথাটোলৈ গুৰুত্ব নিদিলে আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে যিকোনো বস্তু ৰন্ধা বঢ়া কৰাৰ আগত হাতখন ভালকৈ পৰিষ্কাৰ পৰিচ্ছন্নতাৰে আমি ধুই ল'ব লাগে আৰু আমি চাব গ'লে ঘৰত যদি কিবা পোহনীয়া জন্তু থাকে সেই পোহনীয়া জন্তুবোৰৰ খাদ্যৰ পৰা আঁতৰ ৰাখিব লাগে সিহঁতে খাদ্যৰ ওচৰলৈ আহিলে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ সিহঁতৰ গাত লাগি থাকে সেইবোৰ আমাৰ গালৈ বীজাণু হৈ বিয়পিব পাৰে সেই কথাটোলৈ আমি গুৰুত্ব দিব লাগে